এই এই উচ্চতাক ভয় কৰাতো মোৰ বাবে এবাৰ অনুভৱ কৰিছিলোঁ এবাৰ যেনেকৈ এই আমি এবাৰ পাহাৰৰ ৰাস্তাইদি এই পাহাৰুৱা জেগা চাবলৈ গৈছিলোঁ এই চিমলাত চিমলালৈ যাওঁতে তাৰ এখন স্থানীয় বাছত গৈছিলোঁ আমি দেলহিৰ স্থানীয় বাছত গৈছিলোঁ আৰু ৰাস্তাটো চিমলা ইমান উচ্চতাত আছে যে এই মনত যিমান ফুৰ্তি কৰি গৈছিলোঁ আমি কিন্তু যোৱা গৈ থাকোঁতে আমাৰ এই বহুত ভয় খাইছোঁ কিয়নো বহুত কিনাৰেদি একেবাৰে পাহাৰৰ একাবেকা ৰাস্তা ৰাস্তাটো তললৈ চালে অকল মাথোঁ ধোঁৱা ধোঁৱা দেখি পোৱা যায় গতিকে সেই উচ্চতাত এই গৈ আমি বহুত ভয় কৰিছিলোঁ আৰু সেই উচ্চতাৰ বিষয়ে ভাবিলে এতিয়াও গা শিয়ঁৰি উঠে এই মানে কেনেকৈ যে ৰাস্তাটো ইমান দীঘল ৰাস্তাটো এই আপোনা আপুনি গৈ আমি চিমলাত উপস্থিত হ'লোঁ তাৰপৰাহে আমি সেই ভয়ৰপৰা ৰক্ষা পাইছোঁ